হেল্ল' অঁ বাইদেউ কি হে আপ্নালোকৰ দেখোন বেৰাখান আমাৰ দি ঠেলে ঠেলে আনে দেখোন অঁ আপ্নি ভালকৈ থাকবো অলপমান আপ্নালোকৰ ঘৰখনকো ভালকে থাকপা দিবো আপনালোকৰ অঁ ৰ'ব আপনালোকৰ দেখোন আপ্নালোকৰ ঘৰৰ পানী পৰে আমাৰ তাতে আপ্নালোকৰ ঘৰৰ পানী আমাৰ তাতে চিট্কি চিট্কি পৰে বা চিটা মাৰলি পৰে আপনালোকৰ আমি ঠিক জাগাতেই দিছোঁ আপ্নালোকে অলপমান ভালকেহে কৰবা লাগে হেনে নহয় চব কথা অলপ ভালকে হেৰি কৰব্ সেয়েতো আপ্নি অলপমান ভালকে হেৰি কৰব্চোন হাও সমান জেগাতে দিছোঁ আমি আমি সমান জেগাতে দিছোঁ আপ্নি হেৰি কৰ্ছে ইল্গাখান আমাৰ তাতে আপ্নালোকৰ তাতে পানী নপ্ৰে আমাৰ তাতে পৰে আপ্নালোকৰ পানী আমি হাও আপ্নালোকে দিব হেৰি কৰি কিনে আমি সেইগ্লাখান যি কৰ্বা লাগ্লি কৰিম আমি ইগ্লাখান কৰ্বা লাগলি কৰিম আপ্নালোকৰ বৰষুণৰ পানী আমাৰ তাতে চিট্কি চিট্কি পৰে মানুহ মানুহকেইটা থাকপা নৰু বাগাৰ দিলিও চিট্কি চিট্কি পৰে বিছ্নাখানত বিছ্না কেইখানত বিছ্না কেইখানত চিট্কি চিট্কি পৰে আপ্নালোকে অলপমান আপনালোকৰ ঘৰৰ পানী দেখোন আপ্নালোকৰ দাদা শুনক শুনক আপ্নালোকৰ ঘৰৰ পানী আমাৰ দিশে আহে দেখুন আমাৰ ঘৰৰ ৰাস্তাইদি গুচি যায় ভালকৈ হেৰি কৰ্বা লাগে সেইটো সেইটো হ'ব নালাগে হ'ব আপ্নালোকে অলপ ভালকৈ নালা দিবা লাগে নালা যদি দিবাই নৰে ক্যা হেৰি কৰে হেংকে ঘৰ বান্ধে অঁ আপ্নালোকো আইভ অঁ আপ্নালোককো মাতিম আপ্নালোকো আইভ আমি চব মাতিম অঁ হেৰি কৰ্ব আপ্নালোকে আপ্নালোকে হেৰি কৰ্ব আপ্নালোকৰ সেইয়ে নুগুছে কিবা আপ্নালোকৰ সেইয়ে নুগুছে দেখোন এন্কেই থাকে কেৱল বৰষুণত পানী কেৱল হেৰি অঁ সেয়াতো কৰ্বা লালে আপনালোকে দেখোন হেৰিয়ে নকৰে আপ্নালোকৰটোৱেই চিধা কেৱল অঁ অঁ হ'ব দক অঁ অঁ হ'ব দক কৰি দক আপ্নাটোৱে শুদ্ধ দক আপ্নিটো শুদ্ধ বুলি ক'লে শুদ্ধই হ'ব হ'ব দক ৰাখো দক আৰ হ'ব দক আপ্নিও আইভ আমিও মণ্ডল মাতিম আইভ আপ্নালোকো